অঁ হ্ গোস্বামী অঁ শুনিছোঁতো যাব নেকি মাছুম মাছ মাৰিব অঁহ হয় নেকি আচ্ছা আপোনাৰ এ হেৰি জালচাল হেৰি চেৰি আছেনে নাই আপুনি মাৰিব পাৰেনে জাল মাৰিব পাৰে পাৰে যদি যাও বলক আৰু দুয়োটাই একেলগে মাৰিম আৰু অঁ লাগালাগিটো ক'ত হ'ব ভাত চাত খাই যাবানে ভাত নোখোৱাকৈ যাব অঁ ভাত খাই যোৱাই ভাল নেকি অঁ আৰু আৰু লগত কাৰোবাক নিব ক'ব নেকি আৰু ৰাতিপুৱাই গৈছি অঁ হ'লনে নাই ঠাই পামনে নাই মাৰিবৰ কাৰণে অঁ জাং ব'লকচোন কি হয় দেখা যাওক বাৰু অঁ ভাল জাল এখন ল'ব আৰু কু গৈছেনে নাই কুক কুক অঁ সেইটো ৰিস্কও ল'ব নোৱাৰো অঁ সেইখন সৰুখন আছে লৈ যাম দিয়ক তথাপিতো কিবা কামত আহিবও পাৰে অঁ অঁ

আৰু বাকী এইটো কাকো যদি নকয় দুইটাই আৰু গুছি যাও চাইকেল চাইকেল নিব না অঁ চাইকেলত যোৱাই ভাল হ'ব

অঁহ অঁ পানী চানি অলপ ল'ব লাগিব অঁ অঁ হ'ব দিয়ক ওলাব আৰু